মই এল পি স্কুল পঢ়িছিলোঁ তিনিশ একচল্লিশ নং কমলাবৰীয়া প্ৰাথমিক বিদ্যালয়ত মই পঢ়াত ইমান ভাল নাছিলোঁ যদিও ইমান বেয়াও নাছিলোঁ মই মজলীয়া বিভাগত আছিলোঁ সেই সময়ত মোৰ প্ৰিয় দুগৰাকী শিক্ষয়িত্ৰী আছিলে তেখেত হৈছে বেনেড বাইদেউ তেখেত খ্ৰীষ্টান সম্পৰ্কীয় এগৰাকী বাইদেউ তেখেত খুব মৰমীয়াল আছিল তেখেতে আমাক অংক পঢ়াইছিল ইয়াৰ পিছত আমাৰ এগৰাকী মোৰ প্ৰিয় বাইদেউ আছিল নিৰদা বাইদেউ নিৰদা বাইদেউৱে আমাক ভূগোল বিজ্ঞান তেনেকুৱাবিলাক বিষয় পঢ়াইছিল বাইদেউ দুগৰাকীয়ে আমাক সৰুতে খুব মৰম কৰিছিল এতিয়াও আমাৰ মনত পৰে বন্ধু হিচাপে আমাৰ বন্ধুত্ব বৰ খুব চাৰ্কোলটো খুব বহল আছিল কিন্তু সময়ৰ সোঁতত বন্ধুসকল হেৰাই গ'ল ইয়াৰ পিছত মই প্ৰাথমিক বিদ্যালয় পাছ কৰাৰ পিছত মই হাই স্কুল পঢ়িছিলোঁ এছ টি কে হাইচ স্কুল ইয়াৰ অৰ্থ হৈছে হলাল তেলাহী কমলাবৰীয়া হাইচ স্কুল আমাৰ ঘৰৰ পৰা প্ৰায় দুই কিলোমিটাৰ আঁতৰত এই স্কুল অৱস্থিত আমি সৰুতে স্কুললৈ যাওঁতে খোজ কাঢ়িয়ে গৈছিলোঁ সেই সময়ত আমাৰ ফ্ৰেণ্ড চাৰ্কোলটো খুব বহল আছিল কিন্তু সময়ৰ সোঁতত জীৱিকাৰ আহ্বানত বৰ্তমান ফ্ৰেণ্ড চাৰ্কোলবোৰ হেৰাই গ'ল ইয়াৰ পিছত মই কলেজত নাম ভৰ্তি কৰিছিলোঁ পানীগাঁও ওম প্ৰকাশ দিনোদীয়া কলেজত সেই কলেজখন আমাৰ ঘৰৰ পৰা প্ৰায় চাৰি কিলোমিটাৰ দূৰত্বত অৱস্থিত স্কুললৈ আমি প্ৰায় বাছ বা টেম্পুৱে গৈছিলোঁ আমি কেতিয়াবা চাইকেল লৈয়ো গৈছিলোঁ মই হায়াৰ ছেকেণ্ডাৰী পাছ কৰাৰ পিছত ৰাজনীতি বিজ্ঞানত অনাৰ্চসহ মই লৈছিলোঁ মই অনাৰ্চত ছেকেণ্ড ক্লাছ প্ৰায় পাছ কৰি মই গুৱাহাটীলৈ পঢ়িবলৈ যাওঁ গুৱাহাটীলৈ পঢ়িবলৈ গৈ মই ডিব্ৰুগড় ইউনিভাৰ্চিটীত লাইব্ৰেৰীয়ান হিচাপে পঢ়োঁ কিন্তু মই পঢ়া সম্পূৰ্ণ কমপ্লিট নকৰি মই ছফট্ৱেৰ ইঞ্জিনীয়াৰ হিচাপে মই পুনৰ এপিটম বিভাগত মই পঢ়োঁ এপিটমত পঢ়াৰ পিছত মই সেইটো সম্পূৰ্ণ নকৰি বৰ্তমান মই ঘৰলৈ ঘূৰি আহোঁ ঘৰলৈ ঘূৰি অহাৰ পিছত মই ডাটা এনট্ৰি অপাৰেটৰ হিচাপে এটা কোম্পানীত মই চাকৰি কৰোঁ তাৰ কেইদিনমানৰ পিছতে মোৰ দেউতাৰ দেথ হোৱাৰ পিছত মই টকা পইচাৰ অভাৱত মই পুনৰ ডাটা এনট্ৰি অপাৰেটৰত মই যোগদান কৰোঁ ইয়াৰ পিছত মই আপগ্ৰেড হৈ ছুপাৰভাইজাৰ হিচাপে মই নাম ভৰ্তি কৰিছিলোঁ তাৰ পিছত মই পাব্লিক হেলথত ৰেজিষ্ট্ৰেচন কৰি ঠিকা ঠুকলি কৰি আছো বৰ্তমান বৰ্তমান মোৰ অৱস্থা এতিয়া ভাল বুলিয়ে ক'ব পাৰি